মই স্কুলত যোগা টিচাৰ হ'ব বিচাৰোঁ যোগা টিচাৰ হৈ পেলাই সকলো ল'ৰা ছোৱালী বা মানুহৰ নিৰোগী কৰি ৰাখিব পৰাকৈ তেওঁলোকৰ শাৰীৰিক মানসিক সকলো বিকাশ কৰাই তেওঁলোকক সুস্থ শৰীৰে আগবঢ়াই নিব পাৰোঁ সমাজখন সংস্কাৰী কৰি সকলোক নিৰোগী কৰি যেন সকলো শিক্ষা শাৰী শিক্ষা দিক্ষাৰ পৰা ধৰি শাৰীৰিক উন্নতি সাধন কৰিব পাৰোঁ সেয়ে মোৰ যোগা টিচাৰ হ'ব বিচাৰোঁ যোগা টিচাৰ হৈ পেলাই সুস্থ মন সুস্থ বিকাশে সকলো যেন আগবাঢ়ি শাৰীৰিক পৰিশ্ৰম কৰি কোনো বেমাৰ আজাৰ নোহোৱাকৈ চলি যাব পাৰে ল'ৰা ছোৱালী বিশেষকে য়োগাটো অতিপাত দৰকাৰী বস্তু কাৰণ তেওঁলোকৰ মানসিক বিকাশৰ কাৰণে যোগাৰ বহুত প্ৰয়োজন আছে সেইকাৰণে মই ভাবোঁ যে আমি সকলোৱে মিলি যোগা কৰিব লাগে আমি যোগা কৰি আছোঁ বৰ্তমানো কৰি আছোঁ আমাৰ ল'ৰা ছোৱালীবিলাক সকলো আগবাঢ়ি গৈ আছে আমি ইণ্টাৰনেশ্যনেললৈকে আমাৰ যোগাত ষ্টুডেণ্ট গৈছে আজিলৈকে তেওঁলোকৰ উন্নতি দেখি বহুত ভাল লাগিছে আৰু আমি যদি চৰকাৰে মানে তেনেকুৱা এটা সংস্থাপন কৰি দিয়ে সকলোকে যেন এই বিভাগত আগবঢ়াই নিয়ে এই য়োগাটোক চৰকাৰী হিচাপে লৈ পেলাই আমাক যাতে স চৰকাৰী সংস্থাপন দিয়ে সেই কথা ভাবোঁ কাৰণ সেই পদ পদটো দিলে সকলো ৰাজ্যত বা গাঁৱত নিৰোগীৰ সংখ্যা কমি আহিব আৰু ল'ৰা ছোৱালী আজিকালি যেনেকৈ মোবাইল চাই পঢ়া শুনাৰ প্ৰতি বা খিংখিঙীয়া হয় য়োগা কৰিলে সেইবিলাক সকলো সমস্যা দূৰ হ'ব বেমাৰ আজাৰৰ পৰা দূৰ হ'ব মানুহ মানসিক সিহঁতৰ সবল হৈ পৰিব স্মৃতিশক্তি বৃদ্ধি পাব সেইকাৰণেই আমি মই যোগা টিচাৰটো এট চাকৰিৰূপে চৰকাৰৰ ওচৰত বিচাৰোঁ